মই গান গাই থাকোঁতে মনটো খুব ফূৰ্তিকৈ ৰাখি গানৰ তালে তালে মাজে মাজে মৃদু লয়লাস অংগী ভংগী দেখুৱাওঁ দৰ্শকে যাতে মোৰ প্ৰতি আকৰ্ষিত হয় ময়ো তেওঁলোকৰ ফূৰ্তি দেখি গান গাবলৈ উৎসাহ পাওঁ তেওঁলোকৰ প্ৰতি সন্মান কৰি গ্ৰহণযোগ্যকৈ মঞ্চত গীত গাওঁ যিদিনা গান গাবলৈ যাওঁ সেইদিনা কুহুমীয়া গৰম পানী কেঁচা মিঠাতেল এইবোৰ খাই যাওঁ ফ্ৰীজৰ বস্তু বা দৈ সেইদিনা নাখাওঁ এইবোৰ খালে মাতটো ফটাৰ সম্ভাৱনা থাকে তেনেকৈয়ে মই মঞ্চত মিটিঙে মাটাঙে গাই মই মনটো ফূৰ্তি কৰোঁ